আমাৰ গাঁৱত বয়সস্থ লোকসকল বিছনাত পৰি থকাকৈ অসুস্থ হোৱাৰ বিভিন্ন কাৰণ আছে এই কাৰণসমূহ হৈছে তেওঁলোকে বহুত পৰিশ্ৰম কৰে গাঁৱৰ জেগাত যিসকলে খে খেতি কৰে তেওঁলোকে বহুত কষ্ট কৰিব লগা হয় এখন ঘৰ চলাবলৈ বহুত অভাৱ হয় আৰু সেই অভাৱ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে খেতি পথাৰ বাদেও দিন হাজিৰা কৰিব লগাও হয় আৰু বিভিন্ন কামত তেওঁলোকে গৈ পইচা ঘটিব লগা হয় সেইকাৰণে বয়স হোৱাৰ লগে লগে তেওঁলোকে অসুস্থ হৈ পৰে আৰু বিছনাত পৰি থাকে সেইকাৰণে সেই কষ্ট অনুভৱ কৰি পৰিয়ালৰ লোকসকলেও সকলেও তেওঁলোকক বহুত যত্ন লয় কাৰণ কিয় যেতিয়া তেওঁলোকে কৰি ইনকাম কৰি ঘৰখন চলাই আছিল তেতিয়া তেওঁলোকৰ কষ্টবোৰ সদস্যসকলে অনুভৱ কৰে আৰু বয়স হৈ অহাৰ কাৰণে যে তেওঁ অসুস্থ হৈছে সেইকাৰণে বহুত ভালকৈ যত্ন লয়